মোৰ ভাল লগা চিনেমা তাৰকা ব্যক্তিসকলৰ ভিতৰত বৰষাৰাণী বিষয়া আকাশদ্বীপ নয়নদীপ ব নীল আকাশ গায়ত্ৰী মহন্ত উৎপল দাস যতিন বৰা জুবিন গাৰ্গ ৰবি শৰ্মা আঙুৰলতা ডেকা ডেকা লোকক ভাল পাওঁ আৰু মই যদি কোনোবা এদিনা তেওঁলোকক লগ পাওঁ তেন্তে মই তেওঁলোকক এটাই প্ৰশ্ন কৰিব বিচাৰিম যে আপোনালোকে ইমান ভালকৈ চিনেমা বোৰ কেনেকৈ বনায় আৰু প্ৰতিটো শ্ব'ত ইমান সুন্দৰকৈ পৰিৱেশন কৰে পৰিৱেশন কৰে আৰু আপোনালোকক চৰিত্ৰবোৰ নিজৰ জীৱনৰ লগত সংযোগ হৈ থকা যেন অনুভৱ কৰায় ৰাইজক আৰু এই প্ৰতি প্ৰতিবেশনবোৰ ক'ৰ পৰা আৰু কেনেকৈ অধ্যয়ন কৰিলে মোৰ জীৱনলৈ বহুত ইছ মোৰ জানিবলৈ বহুত ইচ্ছা আছে আৰু সেই ইচ্ছা আজি মোৰ আজি পূৰ হ'ল বুলি মই ভাবোঁ আৰু ধন্যবাদ যে আপোনালোকৰ বহু মূল্য সময়বোৰ সময়বোৰৰ মাজত মোক এই সময়কণ দিয়াৰ বাবে অশেষ ধন্যবাদ